হয় মই গোলাঘাটৰপৰা কৈছিলোঁ আচলতে মোৰ জিমখানাত এটা অৰ্ডাৰ আছিলে চাও মিন আৰু বাটাৰ চিকেন মছালা আছিলে আৰু নান দুটা আছিলে

হয় হয় আৰু ক'ল ড্ৰিংক কিবা আছে নেকি

মিল্ক্বেক ভেনলা ফ্লেভাৰৰ হ'বনে হয় হয় আৰু কি কি আছে বাৰু হয় কওকচোন হ'ব ঠিক আছে মোক ক'ল্ড কফি লাগিছিলে আৰু কি কি আছে জনাবচোন

কেইটামান মানে মই ইয়াতে এড কৰিব বিচাৰোঁ অৰ্ডাৰত মোৰ অৰ্ডাৰত একেলগে পঠিয়াই দিব হয় হয় মই গোলাঘাট গোলাঘাটৰপৰা কৈ আছো হয় মোৰ আগৰ অৰ্ডাৰটো আছিলে আপোনাৰ নান বাটাৰ চিকেন মছলা আৰু নান আছিলে আৰু চাও এটা আছিলে তাতে মানে মই হয় মিল্ক্বেক মিল্কশেক এটা এড কৰিব বিচাৰিছোঁ হয় হয় আৰু আৰু কি কি আছে জনাবচোন আচ্ছা ঠিক আছে আৰু আৰু কিবা হ'বনে বাৰু মিল্কশ্বেক

কি কি ফ্লেভাৰ হ'ব অকল মোকত ভেনেলা লাগিছিলে বাৰু আৰু কিবা আছে যদি জনাবচোন

ঠিক আছে বাৰু একেলগে অৰ্ডাৰটো পঠিয়াই দিব